যিহেতু মোৰ ঘৰ যোৰহাটতে প্ৰায় যোৰহাটৰ পৰা সকলো ঠাইলৈকে ৰে'ল চলে যেনে গোলাঘাট ডেৰগাঁও গুৱাহাটী তিনিচুকীয়া আৰু হেৰিখনৰ নাম হৈছে ইণ্টাৰ চিটি ব্ৰহ্মপুত্ৰ শৰাইঘাট যিহেতু মই ফুৰা চকা কৰি ভালেই পাওঁ আৰু প্ৰায়ভাগ ৰে'লতেই মই ঘূৰা চকা ফুৰা চকা কৰোঁ সেইকাৰণে মই প্ৰায় দুইখন ৰে'লতে উঠিছোঁ আৰু মই ৰে'লত গৈ ভালো পাওঁ